অ আছোঁ তোমাৰ ভালনে ৰাতুল

এ হ'লেওতো ফোনটো কৰিব পাৰা ন' এবাৰ অ কোৱাচোন

অ হ'ব ঠিক আছে মোৰ ল'ৰা দুটাৱে কৈ আছে বাৰে বাৰে বোলে যাব লাগে যাব লাগে ক'ৰবাত যাব লাগে ভালে হ'ল তুমি ক'লা যেতিয়া লগো পালোঁ আৰু বহুত দিনৰ মূৰত লগো হ'ম অ লৈ আহিম বহুত দিনৰ মূৰত লগ হ'লোঁ সেই বুলি কৈ কেতিয়া মানে যাবা অ পাৰ্টিটো দিবই লাগিব চাকৰি পোৱাৰ পিছত পাৰ্টিটো দিয়াই নাই কিন্তু তুমি তাতে আকৌ লাগে ন' অ হ'ব অ অ তেতিয়াহ'লে মোৰখন মো মোৰখন লৈ নাযাওঁ আৰু লৈ গ'লে তোমাৰ তাত থৈ যাম তোমাৰ তাত থৈকেনে তোমাৰ গাড়ীখনত একেলগে গুচি যাম দুখন গাড়ী লৈকেনে কিয় যাওঁ আৰু ন' কি হা অ অ আপোনালোকৰ বৌতি যাব ন' অ ঠিক আছে হ'ব ভালে লাগিব যাই যদি আৰু যোৱা যায় আৰু

অ শুনিছোঁ মই নাম নামটো শুনিছোঁ কিন্তু মই যাই পোৱা নাই কিন্তু এতিয়ালৈকে অ অ আমাৰ বাবুহঁতৰ এতিয়া স্কুল বন্ধ আছে বাবুহঁতৰ এতিয়া স্কুল বন্ধ আছে একেলগে যাইকেনে ঘূৰি আহোঁ এবাৰ সিহঁতে চাওঁ চাওঁ কৈ আছে ক'ৰবাত যাওঁ যাওঁ কৰি আছে অ ঘৰত লৈ গ'লে আকৌ বহুতদিন থাকি যায় আৰু সেইফালে আৰু টিউচন চিউচনবিলাক আছে ন' সেইকাৰণে এদিনৰ কাৰণে এনেকৈ ঘূৰাই লৈ আহোঁ আৰু

অ অ ঠিক আছে হ'ব দিয়া হ'ব দিয়া অ ঠিক আছে